ভ্ৰমণ বুলিবলৈ ক'বলৈ বহুতো আছে স্মৃতি হিচাপে দুআষাৰ ক'ব বিচাৰিছো অৰুণাচলৰ বিষয়ে ডুমডুমা পৰা ধলা দলং পাৰ হৈ শদিয়া পালোঁ শদিয়াৰ পৰা অৰুণাচল গে'ট টিকেট কাটি ডাম্বুক ফালে সোমাই পাচি ঘাট দলং চাবলৈ গ'লোঁ অৰুণাচলৰ বিষয়ে কিনো ক'ম কি যে মনোৰম দৃশ্য বুজাব নোৱাৰো চাৰিওফালে পাহাৰ মাজে মাজে দলং পাহাৰৰ পৰা বৈ অহা নিজৰা মৃদু বতাহ তাতে যে কি মনোৰম দৃশ্য আৰু গৈ গৈ কিছু দূৰ সৰু এখন বজাৰ পালোঁ তাত নাম ডাম্বুক তাত ডাঙৰ ডাঙৰ কমলা আদা নানান ধৰণৰ বনৰীয়া শাক পাচলি আমি কিনি আনিলোঁ পাচিঘাট দলঙত পিকনিক খালোঁ বহুত ভাল লাগিল অলপ সময় পাচিঘাট বজাৰ ঘূৰি ফুৰি আকৌ পাচিঘাটৰ পৰা জনাই চিলাপথাৰ হৈ বগীবিল দলং পালোঁ সময় বাজিছিল চাৰে নটা তাত আধা ঘণ্টা সময় সকলোৱে মিলি জুলি ফটো মাৰিলো তাৰ পিছত আকৌ ডিব্ৰুগড় তিনিচুকীয়া হৈ ডুমডুমা পালোঁ তেতিয়া সময় বাজিছিল এঘাৰ বাজিছিল আৰু তেনেকৈ ক'বলৈ গ'লে বহুতো আছে তাৰে মাজত দিল্লীলৈ গৈছিলোঁ বহুত দিন হ'ল মনত পৰা কেইটা থূলমূলকৈ ক'ব বিচাৰিছোঁ ৰাজধানী গ'লোঁ দুদিন দুৰাতি লাগিছিল দিল্লী ষ্টেচন পোৱাৰ লগে লগে মোৰ ভতিজা ল'ব আহিছিল মনিৰিকা নামৰ তাই মোৰ ভাইটি থাকে তালৈ যোৱা হ'ল সেইদিনাখন ক'তো নগ'লো পিছদিনা ফুৰিবলৈ গ'লোঁ ইণ্ডিয়া গে'ট চালোঁ ল'টাছ টেম্পল চালোঁ আৰু লাল কিল্লা চালোঁ লাল কিল্লাত চাই বহুত ভাল লাগিল ভাৰত বুৰঞ্জিত থকা সকলোবোৰ বুৰঞ্জিত থকা সকলোবোৰেই গম পালোঁ পিছদিনা জিৰণি ল'লোঁ আকৌ সৰোজিনী মাৰ্কেট গ'লোঁ তাত বহুতো সৰু সুৰা বস্তু কিনি আনিলোঁ আৰু ইস্কন টেম্পল চালোঁ মোৰ ভণ্টি আৰু মই হাৰ্টৰ হস্পিটেল চকু হস্পিটেল চালোঁ মোৰ বাইদেউ এজনী পুষ্পবিহাৰত আছিলে তাৰে তাতো এৰাতি থাকিলো তাৰ পিছদিনা এ আৰ চি এয়াৰপৰ্টৰ পৰা আকৌ ডুমডুমালৈ উৰা মাৰিলোঁ